মোৰ ভ্ৰমণ কৰা কিছুমান প্ৰিয় স্থান হৈছে যেনেদৰে নগাঁওৰ বৰদোৱা থান বহুত সংখ্য়ক আছে বহুত আছে ভালপোৱা স্থান তাৰ মাজতে কৈছোঁ নগাঁঁৱৰ বৰদোৱা থান মোৰ খুবেই প্ৰিয় আৰু তাত গৈ এইকাৰণেই ভাল লাগে তাত যিহেতু মাইকী মানুহক মেখেলা চাদৰ নিপিন্ধাকৈ সোমাবলৈ নিদিয়ে আৰু মতা মানুহসকলক ধুতি পাঞ্জাবী গামোচা নোলোৱাকৈ সোমাবলৈ নিদিয়ে আৰু বৰদোৱা থান মানে এটা বহ বৃহৎ ডাঙৰ নামঘৰ আৰু তাৰ নামঘৰত গৈ যিহেতু মনটো বহুত বেছি ভাল লাগে আৰু তাত শংকৰদেৱে যিখিনি নীতি নিয়ম লিখি থৈ গৈছে তাত সেইদৰেই এতিয়াও সেইখিনি নীতি নিয়মেই বৰ্তাই থৈছে আৰু নীতি নিয়মবোৰ চাই ভাল লাগে কাৰণ আমাৰ অসমীয়া সমাজে সেই শংকৰদেৱৰ নীতি নিয়মবোৰ আমাৰ গাঁৱে ভূঞে মানি চলি আছে বৰ্তমানো আৰু সেই শংকৰদেৱৰ থানতেই যদি আমি গৈ মনটো ভাল নলগাওঁ আৰু বাৰু কিহত লগাম বৰদোৱা থানৰ এটা বিশেষ স্বৰূপ ভাল লাগে যিটো সাঁচিপাত আমি কিতাপত পঢ়িছিলোঁ যে সাঁচি গছত শংকৰদেৱে বহুত কিবা কিবি লিখি থৈ গৈছে আৰু সাঁচিগছত যিহেতু ইমানখিনি লিখি থোৱা আছে আমি কিতাপত দেখিছোঁ বা কিতাপত পঢ়িছোঁ বা ম'বাইলত হওক টিভিত হওক এনেকৈ দেখিছোঁ কিন্তু আমিতো ওচৰৰ পৰা দেখি পোৱা নাছিলোঁ আমি সেই বৰদোৱা থানত যিখিনি অনুভৱ কৰিছোঁ গৈ সাঁচিপাতৰ গছ বা পুৰণা পুৰণা এই শংকৰদেৱে য'ত শিলিখা গছৰ তলত বহি লিখিছিলে সেইবোৰ চাই ভাল লাগে সেই শিলিখা গছজোপা এতিয়াও আছে আৰু বৰদোৱা থানটো ইমানেই ডাঙৰ য'ত নেকি গৈ ইমানেই ভাল লাগে তাত সম্পূৰ্ণ এনেকৈ বেৰবোৰত ইমান ধুনীয়াকৈ লিখি থোৱা আছে কৃষ্ণ কেনেকৈ জন্ম হৈছিলে কৃষ্ণ কে ক'ৰ পৰা কি হৈছিলে কেনেকৈ জন্ম হ'ল কেনেকৈ বধ কৰিলে পুতনাক সেইবোৰ সকলোবোৰ লিখা আছে আৰু বৰদোৱা থানত এটা বৃহৎ নামঘৰো আছে নামঘৰটোৰ কাষত এটা ডাঙৰকৈ পুখুৰী আছে যিটো পুখুৰীত মানে বহুত ডাঙৰ আৰু তাৰ পানীখিনি দেখিলে বা তাৰ পানীখিনি বোলে হাতত ল'লে নিজৰ মনটোৱে ভাল লাগি যায় আৰু তাত শংকৰদেৱৰ আইতাকৰ এটা ডাঙৰ নামঘৰ আছে ঘৰ আছে য'ত আইতাকে বহি সাধু শুনাইছিলে সেইবোৰো চাই ভাল লাগে পুৰণা দিনৰ কথাবোৰ চাই ইনেও ভালেই লাগে যিহেতু আমি শংকৰদেৱক বহুত বিশেষকৈ মানো আমাৰ অসমীয়া সংস্কৃতিত ক'বলৈ গ'লে শংকৰদেৱ মাধৱদেৱ এওঁলোকৰ মানে আমাৰ বহুতখিনিয়েই আছে ইহঁতৰ কথা ক'বলৈ গ'লে আৰু বাকীনো কি ক'ম এইয়াই